হেল্ল' হয় কি কি খবৰ আছোঁ আছোঁ অঁ বিহুত পিঠা চিঠা বনাইছ নাই কি কি বনাইছ ইমান অঁ মা তাকে যাব লাগিব অঁ কেতিয়া বনালি অঁ মা তিল পিঠা কেনেকৈ বনাইছ

অঁ অঁ অঁ অঁ অঁ এই আমাৰ যোৱাবাৰ অঁ তাকে আমাৰ যোৱাবাৰ বৰা চাউলৰ পিঠা ইমান বেয়া হৈছিলে গোটেইবোৰ ভাঙি ভাঙি গৈছিলে চাউলকেইটাই বেয়া আছিলে চাগে অঁ এইবাৰ ভাবিছোঁ শিকি আহিম তোৰ পৰা অঁ অঁ বাঃ চব শিকি আহিম আৰু বাকী অঁ অঁ দিয়া বাৰু অঁ